ঘৰত পোহা চৰাইৰ বাবে আমি সাধাৰণতে খাদ্যবোৰ মজুত কৰি ৰাখিব লাগে হাঁহৰ কাৰণে তুঁহগুড়ি আৰু ধান ব্যৱহাৰ কৰোঁ কুকুৰাৰ কাৰণে ঠিক ধান আৰু ধান খুৱাওঁ আৰু কুকুৰা এখন ফাৰ্ম আছে সেই কুকুৰা ফাৰ্মত

চাউল ধান চিটিয়াই দিওঁ তেওঁলোকে খাই তাতে আমি বহুত ধৰণৰ ফলাফল পাওঁ গধ গধুৰো হয় আৰু ৱেট বাঢ়ে আৰু ব্ৰইলাৰো এখন ফাৰ্ম আছে সেই ব্ৰইলাৰ পুহি আমি যেনেকে ব্ৰইলাৰ দেনা এইবিলাক আমি ব্ৰইলাৰকো আমি খুৱাওঁ সময়মতে খুৱাই পিনি ব্ৰইলাৰ পুহিবলে প্ৰায় পঞ্চল্লিছ দিন লাগে পঞ্চল্লিছ দিন দেৰ মাহ দেৰ মাহত আমি পোৱালি ডাঙৰ হয় ডাঙৰ হৈ আমি বিকিব পাৰোঁ আহাৰ ভাল ধৰণে খোৱালে ব্ৰইলাৰ অতি সোনকালে ডাঙৰ হয় ইহঁতক যত্ন ল'ব লাগে যত্ন ল'লে মানযুক্ত আমি সামগ্ৰী পাবলৈ যত্ন কৰিব লাগিব আহাৰো আমি তেনেধৰণে খুৱাব পাৰিব লাগিব তেতিয়াহে আমাক ভাল ফলাফল দিব বজাৰত বিক্ৰী কৰিব পৰাহে ঘৰটো বেপাৰী আহি ব্ৰইলাৰ লৈ যাবহি পাৰে কুকুৰা ঠিক তেনেধৰণে কুকুৰাও আমাৰ এখন ফাৰ্মৰ নিচিনাই আৰু কুকুৰা আমি বিক্ৰী কৰিব পাৰোঁ নানান ধৰণৰ সৰু ডাঙৰ কুকুৰা আছে কণীও পাৰে আহাৰ খোৱা খোৱাৰ লগতে যত্ন কৰিব পাৰি যথেষ্ট যত্ন কৰিলে গধুৰ হয় আৰু ডাঙৰ হ'বলৈ বেছিদিন নালাগে যত্ন কৰিলে তেওঁলোকক ফলাফলটো সোনকালে পোৱা হয় যদি আমি ফলাফল পাবলে হ'লে তেওঁলোকক কি কি আহাৰ খালে আমাৰ মজবুত হ'ব ডাঙৰ হ'ব আমি নিজেই ভাবিব লাগিব আমি ঘেঁহু চয়াবিন আহাৰ মানযুক্ত আমি আহাৰ যদি নিজেই খুৱাব পাৰোঁ ভালদৰে তেতিয়া আমাৰ যথেষ্ট উপকৃত হয় ডাঙৰ হয় ঘৰত পুহিলে ডাঙৰ কৰিবলৈ হ'লে আমি লাগি থাকিব লাগিব কুকুৰা হাঁহ আৰু ব্ৰইলাৰ ফাৰ্মৰ লগত যত্ন কৰিব লাগিব যত্ন নকৰিলে আমি ফলাফল লাভ কৰিব নোৱাৰোঁ সদায় ফলাফলৰ লাভ কৰিবলৈ হ'লে বজাৰত বিক্ৰী কৰিবলে হ'লে আমি যথেষ্ট কষ্ট কৰিব লাগিব দিনটোত ব্ৰইলাৰ কুকুৰাক কেনেধৰণে আহাৰ দিব লাগিব খাদ্য কেনেকে খুৱাব লাগিব থালখন ধুব লাগিব থালবিলাক সৰু সৰু পোৱালিৰ কেনেকে যত্ন কৰি লাইট জ্বলাই থ'ব লাগিব আহাৰ সৰুতে কি দিব লাগিব আমি সেইবোৰ চাব লাগিব যদি নেচাওঁ তেওঁলোকক আমি ফলাফল নাপাওঁ সেইকাৰণে আমি আগৰ পৰাই যথেষ্ট সহায় সহযোগ কৰিছে আমাক ওচৰবিলাকো কয় যে এনেকে এনেকে খোৱালে ব্ৰইলাৰ ডাঙৰ হয় ঠিক তেনেদৰে আমি তেনেকে পুহিছোঁ আৰু ৱেট ছিষ্টেমত বজাৰত বিক্ৰীও কৰিছোঁ ঠিক ঘৰৰ পৰাও বেপাৰীয়ে লৈ যায় চাৰি কেজি পাঁচ কেজিলৈকে ব্ৰইলাৰ ওজন হয় ফলাফল এটা ব্ৰইলাৰত তিনি কেজি হ'লেও আজিকালি এক হ'লচেলত ডেৰশ হ'লে তিনি কেজি হ'লে কিমান হ'ব সেইকাৰণে সৰহকে পুহিলে আমি লাভৱান হৈছোঁ কুকুৰাও ঠিক তেনেদৰে পুহিও আমি লাভৱান হৈছোঁ কুকুৰা হাঁহ পঢ়িলে আমাৰ একো লাভ লোকচান নহয় আমি সদায় হাঁহ কুকুৰাৰ প্ৰতি যত্ন ল'ব লাগিব যত্ন লৈ আহিছোঁ আহাৰো তেনেকে খোৱাই আহিছোঁ ভাল আহাৰ খোৱালেহে বস্তু জীৱ জন্তু ভাল সুফল পাব আৰু তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব মজবুত হ'ব বজাৰত বিক্ৰী কৰিবলৈ সুবিধা হ'ব যদি আমি পোৱালিটো যত্নই নলওঁ সময়মতে আহাৰ নোখোৱাওঁ ভাল সামগ্ৰী নোখোৱাওঁ দানা যোগাৰ কৰিব লাগিব আনিব লাগিব ঘৰত নহ'লেও বিচাৰি গৈছে বজাৰৰ পৰা কিনি আনিব লাগিব তেতিয়া আমি সুফল অৰ্জন কৰিব পাৰিম আৰু কৰিও আহিছোঁ ঠিক তেনেধৰণে বজাৰত বিক্ৰী কৰি পিনি লাভৱান হৈ পিনি ঘৰলৈ বয় বস্তুও আনিব পাৰোঁ কুকুৰা হাঁহ বিকিয়েই নানান ধৰণৰ অভাৱ দূৰ হৈছে ঘৰখনো চলিছে কুকুৰা গঁৰাল চাফ চিকুণ কৰিও ৰাখোঁ আহাৰো সময়মতে দিওঁ আৰু হাঁহকো তেনেকে প্ৰতিপালন কৰি আহিছোঁ হাঁহ কুকুৰা পুহিয়েই হাঁহ আহাৰটো ইমান কষ্ট নহয় বাৰু ঘৰতে ধান আছে ধান তুঁহগুড়ি থওঁ তুঁহগুড়ি থৈ পিনি সেইখিনি আমি ধানৰ লগত মিহলাই দিওঁ তেওঁলোকে সময়মতে খাই খাই পিনি হাঁহকেইটা খুব তিনি চাৰি মাহত প্ৰায় বিকিব পৰাই হয় হাঁহ বিকিলে আমাৰ ইমান দিগদাৰ নহয় হাঁহ ধৰক হাঁহে বেছি দানা খায় আৰু দানা মানে আৰু তিনিবাৰ দিবই লাগিব আহিয়ে থাকিব দানা দিলেহে হাঁহ পোৱালিও সোনকালে মজবুত হৈ উঠিব কুকুৰাক চাউল দিব লাগে চাউল দি পিনি তেওঁলোকক বাৰে বাৰে আমনি নকৰে কুকুৰা আহে আৰু সৰু সৰু পোৱালি হ'লে বাৰে বাৰে আহিব চাউল তাউল আমি চিটিয়াই দিওঁ সময়মতে তেতিয়া আহি পিনি ডাঙৰ দীঘল হয় আৰু আমাক তেনেধৰণে সুফলো দিছে কুকুৰা বিকিও পাইছোঁ হাঁহ বিকিও পাইছোঁ সেইকাৰণে আমি ধুনীয়াকে চলি আছোঁ হাঁহৰ কুকুৰাৰ গঁৰাল চাফ চিকুণকে ৰাখোঁ আৰু খাদ্য বস্তু আমি সম্পূৰ্ণ মজবুত কৰি ৰাখোঁ অলপ বোলে আছে আৰু তেতিয়া আমি চাওঁ কি কি খুৱাব লাগিব কেনেকে প্ৰটেকশ্যন ল'ব লাগিব এইবোৰ চাই পিনি আমি মজবুত কৰি থওঁ তেতিয়াহে আমাৰ বস্তুবোৰে অভাৱত পৰি মৃত্যুমুখত পৰিব নালাগে আৰু খাদ্য খালেহে বস্তু থাকিব জীয়াই সেইকাৰণে ঘৰত যেনেকে আমি চলি আছোঁ জীৱ জন্তুকো আমি তেনেধৰণে চলাই আছোঁ আৰু চলায়ো আমি উপকৃত হৈ আছোঁ সেইকাৰণে আমি ভাবিছোঁ যে জীৱ জন্তু পুহিলে মানুহ সঁচাকৈ লাভৱান হয় আৰু প্ৰকৃত আহাৰ খোৱাবও পাৰিব লাগিব সময়মতে আহাৰ যদি আমি সম্পূৰ্ণ খোৱাব নোৱাৰোঁ পোহাৰ কোনো সাৰ্থকতা নহয় আৰু ওজনো নহয় আৰু দিনো লাগিব ডাঙৰ হ'বলে সেইকাৰণে আমি যত্ন ল'ব লাগিব কি আহাৰ খালে আমি কেনেকৈ মান মানযুক্ত সামগ্ৰী আমি পাবলৈ হ'লে আমি নিজকে নিজে লাভৱান হ'বলৈ হ'লে যত্ন কৰিব লাগিব যত্ন নকৰিলে আমি কোনো বস্তুত উপকৃত নহওঁ ঘৰখনৰ লগতো আমি উপকৃত নহওঁ বস্তুৰ লগতো আমি উপকৃত নহওঁ জন্তু সেইকাৰণে আমি জন্তুৰ লগত জন্তু হ'ব লাগিব আজি আহাৰ কাৰণে আমি জানো যে আহাৰ খোৱালেহে বস্তু জীয়াই থাকিব সৰুপা যদি পোৱালিকেইটাক আমি আহাৰ নোখোৱাও কেনেকেই আমাক লাভৱান কৰাব কেনেধৰণে আমাক ডাঙৰ দীঘল কৰিব সেইকাৰণে আমি যত্ন কৰিছোঁ আৰু ডাঙৰো হৈছে ঠিক তেনেদৰে আমি লাভৱানো হৈছোঁ লাভৱান হৈ আমি বজাৰত বিক্ৰী কৰি ঘৰখনো চলিছোঁ সেইকাৰণে মই জানো যে বজাৰত বিক্ৰী কৰিয়ে আমি উন্নতি পথলে আগবাঢ়ি যাম আৰু ৰাইজকো কৈছোঁ যে হাঁহ কুকুৰা পোহক উন্নতিলে যাব আৰু ভৱিষ্যত উজ্জ্বল ভৱিষ্যত হাঁহ কুকুৰা আপোনালোকক লাভৱান কৰাব এয়াকে কৈ মই জানো যে হাঁহ কুকুৰাই আমাক উন্নতি পথত আগবঢ়াই নিছে সকলো দিশতে আগবঢ়াই নিছে আমি আৰু লাভ কৰি আছোঁ সেইকাৰণে